হেল্ল' অঁ হয় মই পেন কাৰ্ডৰ কাৰণে অনলাইন আবেদন কৰিছিলোঁ এতিয়ালৈকে অহা নাই সেইটো জনাব নেকি আৰু মোৰ স্বীকৃতি আৰু জন্মৰ তাৰিখটো এইটো দিয়া হৈছিলে অঁ সেইটো জনাব জনাব নেকি ঠিক আছে আপোনাৰ অফিচত অনলাইন আবেদন কৰা হৈছিলে পেন কাৰ্ডৰ বিষয়ে হেৰাইছিলে গতিকে আপুনি সেইখিনি চাই দিব বুলি আশা কৰিলোঁ